হয় আমি পুলত খেলিব পৰা কিছুমান পানীৰ খেল কি কি এতিয়া মই কৈ যাম প্ৰথমতে আমি পুলত খেলিবলৈ পৰা কামটোৱে হৈছে কি আমি আগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে লগ লাগি খেলিছিলোঁ ইটা লৈ শিলগুটি লৈ যেনে এই শিলগুটিটো দ'লৈ দলিয়াই দিওঁ আৰু আমি চাৰি পাঁচজন ল'ৰা মিলি

আকৌ বিচাৰি আনিবলগীয়া মানে হয় প্ৰথম সেইটোৱেই আৰু ধৰক অন্যান্য খেল আছে ফুটবল হওক আৰু ধৰক কলৰ সাজি কলৰ ভূৰ সাজি নহ'লে চিংগুলকৈ এডাল কল দিও আপুনি খেলিব পাৰে লুকা ভাকো খেলিব পাৰে পানীত বুৰ মাৰিব পাৰে তেনেকে নানা ধৰণৰ খেল খেলা হয় চুৱা চুৱি খেলা হয় ইজনে সিজনক চুব লাগে যিজনক চুব সেইজন গেলিব তেনেকুৱা কিছুমান খেল হয় ঠিক আমি আগতে খেলিছিলোঁ এইবিলাক সাঁতুৰিছিলোঁ আৰু ধৰক বহুত ভাগলৈ ভাগৰো লাগি যায় সাঁতোৰোতে আমি পানীত খেল খেলি বহুতেই ভাল পাওঁ কিন্তু পানীত খেলিবলৈ বহুত কষ্টও হয় ভয়ো লাগে ভয়ো হয় কেতিয়াবা ভৰি কাটে তেনেকুৱা হয় তথাপিও আমি এ খেলিবলৈ পালে বহুত মানে ভাল পাওঁ মনোৰঞ্জনটো আমাৰ বেছি হয় আৰু পানীত সাঁতুৰি বুৰ মাৰি বেছি ভাল লাগে বিশেষকৈ খেলি ভাল লাগে বুুৰ মাৰোঁতে বেছি ভাল লাগে ইজনে সিজনক যেতিয়া বুৰ মাৰোঁতে বিচাৰি নাপায় তেতিয়া বেছি ভাল লাগে আৰু ইজনে সিজনক যেতিয়া ব বুৰ মাৰি বিচাৰি নেপায় আকৌ ইজনে সিজনক আকৌ সহায় কৰিব বিচাৰে তেনেকুৱা হয় কিছুমান খেলত লুকাবলৈ কোৱা হয় ইফালে লুকা সিফালে লুকা এনেকৈ কোৱা হয়

তেনেকেই খেলা ধূলা কৰি আৰু বিশেষতে আমি এ পুলত বৰকৈ নেখেলোঁ আমি বানপীড়িত অঞ্চলৰ মানুহ আমি মানে নদীতে প্ৰায়ভাগ খেলা হয় পুখুৰীত খেলা হয় যে আমাৰ গাঁৱত যেনে পুখুৰী আছে নদী আছে তেনেকৈ আমি ইয়াতে খেলোঁ নাৱৰেদি খেলোঁ আমি আৰু আমি আৰু এটা খেল খেলিছিলোঁ আগতে নাওখন মানে উভতাই লওঁ উভতাই লৈ তাৰ ভিতৰত সোমাই আমি নাম গাওঁ তেনে সেইটো কলনাম গোৱা হয় বুলি কয় কলনাম বুলি কয় নাও খেল খেলোঁতে মানে নাও বুৰ মাৰি লৈ পিনি খে মানে গোৱা হয় সেইটো তেতিয়া মানে এইটো কল মানে নাম বুলি কয় এইটো যিটো নাম নাম আমি গাওঁ আৰু নাওখন বুৰ মাৰি ইপাৰৰ পৰা সিফালে মানে আমি ওলোৱা সোমোৱা কৰোঁ তেনেকুৱা কিছুমান খেল খেলোঁ